আমাৰ ইয়াত ওচৰতে বহুতো ফুৰিবলগীয়া জেগা আছে যেনেদৰে ভৈৰৱকুণ্ডৰ তাৰপিছত আৰু তেজপুৰ অগ্নিগড় এফালে গুৱাহাটী কামাখ্যাৰফালে আৰু আছে ওদালগুৰি অদলা অদলা মন্দিৰ আছে

আমাৰ ওচৰতো এটা কালী মন্দিৰ আছে এইবিলাক চাবলগীয়া জেগা তেজপুৰতো অগ্নিগড় পাহাৰ আছে ইফালে শুৱালকুচিত শুৱালকুচিত শিল্পকলা উদ্যোগ আছে

আৰু ওৰাঙৰ ৰাষ্ট্ৰীয় উদ্যান আছে আৰু দেল্হীত তাজমহল আছে তাৰপিছত আৰু আৰু আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে আমাৰ ইয়াত তাতে এশিঙীয়া গড় আছে আৰু বহুতো জন্তু আছে আৰু শিৱসাগৰত শিৱদৌল জয়দৌল ৰংঘৰ ৰংঘৰ তলাতল ঘৰ আৰু জয়সাগৰ পুখুৰী ৰুদ্ৰসাগৰ পুখুৰী এইবিলাক সকলো আছে গুৱাহাটী কামাখ্যা মন্দিৰ মন্দিৰ আছে নীলাচল পাহাৰত আৰু আমাৰ ইয়াৰ ওচৰত মাজবাটত পাঁচ নৈ পাঁচ নৈ আছে নৈখনো চাবলগীয়াই আৰু আমাৰ অসমত প্ৰধান নদী দুখন হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু ভূটান ভূটানত ভূটান অৰুণাচল ভূটান অৰুণাচল তাত বহুতো চাবলগীয়া জেগা আছে এটা ভৈৰৱকুণ্ডত এটা জয়গুৰু মন্দিৰ আছে আৰু অসমত আৰু ভাৰতত দুখন বিদেশী বিদেশী ৰাষ্ট্ৰ আছে এখন হ'ল ভূটান এখন হ'ল বাংলাদেশ